হেল্ল' অঁ আপুনি বিপাঞ্চি দাস শইকীয়া নেকি আচ্ছা আচ্ছা মানে ৱেডাৰটো আচ্ছা ৱেডাৰটো হৈছিলে মানে কি হ'ল ইয়াতে এতিয়া বৰ্তমান গৰম পূৰাই গৰম হৈছে থাৰ্টি ফাইভ ডিগ্ৰীলৈকে গুচি যায় ৱেডাৰটো কেতিয়াবা কেতিয়াবা কিন্তু ধৰক গধূলি বা ৰাতি সময়টোত অকণমান ৱেডাৰটো ভাল পাব তেতিয়া তাৰমানে টেমপ্ৰেচাৰটো কমি যায় আৰু কেতিয়াবা কেতিয়াবা যদি বৰষুণ দি থাকে তেতিয়া দি দিনটোৱে বতৰটো ভাল থাকে তাৰ বাহিৰে বাকী সব ঠিকে আছে বাকী আপুনি

অঁ আপুনিতো আপোনাৰ অ'লা অ'লা উবেৰো থাকিব আপোনাৰ আৰু লগতে আপোনাৰ হেৰিও থাকিব কি বুলি কয় চিটি বাছো থাকিব ট্ৰেকাৰো থাকিব বাকী আপোনাৰ যিখিনি যিমানখিনি থাকে আপোনাৰ চব থাকি যায় গধূলি সময়ত আপুনি পাই যাব ৰাতি নটা চাৰে নটা পিছৰ পৰা চাগে অলপ কমি যাব বাছ চাচ বা যিবোৰ পাব্লিক ট্ৰাঞ্চপৰ্টচ আছে অঁ ৰাতি ৰাতি তেনেকে নাই তেনেকেও পাব বতাহ ধুমুহা তেনেকুৱা নহয় বাৰু কেতিয়াবা যদি হঠাৎ কোনোবা এদিনা হৈ গ'ল হৈ গ'ল কিন্তু সেইটোও নাথাকে মষ্টলি চাঞ্চেচ আছে নাই আপোনাৰ হ'ব বুলি কেতিয়াবা হঠাতে হৈ যাব পাৰে তাৰ বাহিৰে আপুনি যদি এনেই যদি ধৰক ৰাতিটো দিনত ফুৰিব বিচাৰে আপুনি দিনটো ফুৰিব পাৰে সেইটো প্ৰব্লেম নাই খালী অলপ গৰমটো বেছি হ'ব আপুনি ৰেইনকুটটো তেনেকৈ বৰষুণ থাকিলেহে লাগিব নহ'লে নালাগে নৰমেলি এই কেইদিন কিন্তু অঁ বাঢ়ে বাঢ়ে হয় বাঢ়ে কিন্তু সেইটো এতিয়াও অহা নাই সেইটো জুন জুলাইত পাব এতিয়া বৰ্তমান ফেৰি থাকিব অঁ ফেৰিত ফু অ' ফেৰিত ফুৰিব পাৰিব আপুনি অঁ পাৰিব পাৰিব অঁ অঁ অঁ পাৰিব পাৰিব পাৰিব